হেল্ল' মই মানে কলকাতাৰ পৰা আহিছোঁ অসম মানে কি গুৱাহাটীলৈ কামাখ্যা মন্দিৰ মানে দৰ্শন কৰিবলৈ

নম্বৰটো ল'লোঁ আৰু ইণ্টাৰ্নেটত চাই মোৰ নাম বিজুলি কলিতা মই মানে কামাখ্যা মন্দিৰ দৰ্শন কৰিম আৰু অঁ এতিয়ালৈকে সেইটো বিষয়ে মই নাজানোঁ ক'ত কি কৰিব লাগিব থকা থকা মেলা ঘূৰা ফুৰা কেনেকৈ যাব পাৰিম ভাল গাড়ী মোৰ ফেমিলীটো গোটেই আছে চাৰিজন পৰিয়াল চাৰিজন পৰিয়াল অঁ মই কালি পৰহি মানে যাম আৰু হয় হয় গাড়ী লাগিব এ চি গাড়ী লাগিব অঁ ইন'ভা আৰু ড্ৰাইভাৰজন ভাল হ'ব লাগিব মদ চদ নোখোৱা হ'ব লাগিব অঁ হয় হয় অঁ

হয় হয় হয় হয় অঁ মই মই য'ত থাকিম ধৰক হোটেলখনত কি কি ফেচিলিটি আছে

হয় হয় হয়

অঁ অঁ অঁ আৰু ওচৰে পাজৰে কি মানে ওচৰে পাজৰে চাব লগা কি কি আছে হয় হয় হয়

হয় হয়

দিম দিম যি টিপ লাগে সব দিম অঁ অঁ অঁ অকে দিম বাৰু ঠিক আছে